আমাৰ অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে পূৰ্বৰ পৰাই কিছুমান ক্ৰিকেট খেল ফুটবল খেল আনহাতে কড়ি খেল আৰু বিভিন্ন ধৰণৰ লুকা ভাকু ইত্যাদি বিভিন্ন ধৰণৰ খেল প্ৰচলন হৈ আহিছে পূৰ্বতে মই এইবোৰ খেল খেলিছিলো বিশেষকৈ লুকা ভাকু খেলাৰ ক্ষেত্ৰত ক্ৰিকেট খেলাৰ ক্ষেত্ৰত আৰু ফুটবল খেলাৰ ক্ষেত্ৰত সেই খেলসমূহ আগতে খেলিছিলো বৰ্তমান সময়ত এতিয়া এইসমূহ খেলাৰ ক্ষেত্ৰত অলপ খেলিব পৰা নাই